হয় কওকচোন যাব লাগিব ক'ত যাম বুলি ভাবিছা অ ওলাবা অ হ'ব ওলাবা অলপ খোজ কাঢ়িবলৈ যাম অ অ হ'ব ওলাবা

অ অ ও

ও হ'ব ওলাবা ও ওম অ কোৱা